হেল্ল' কোনে কৈছে হয় ক'ৰ পৰা কৈছে

হয় হয় কওকচোন হয় হয় কওকচোন আপ্ হয় ডান্সত নে মিউজিকত ল'ম বুলি ভাবিছে

হয় হয় আপোনাৰ এনে এইজটো কিমান বাৰু হয় হয় মানে আমাৰ ইয়াত বন প্ৰথম এডমিশ্যন যেতিয়া ল'ব আপোনাৰ তেতিয়া এটা আমি ফিজ এটা লওঁ এড্ এডমিশ্যন ফিজ তাৰপিছত আমি মন্থলী এটা ৰেইট থাকে সেই ৰেইট হিচাপে আমি লওঁ আৰু আমাৰ ডেইলি ক্লাছ নহয় আমাৰ ছেটাৰডে' আৰু ছানডে' হয় ছা হয় আৰু ছানডে'টোও অলপ মৰ্ণিং ক্লাছ হয় তিন এ' এম আৰু তিনিটা আগদিনা ছেটাৰডে' হয় আমাৰ থ্ৰী পি এম সেই হিচাপত হয় আৰু আপোনাৰ ফাইভ ফাইভ ফাইভ পি এম ফাইভ পি এম আপোনাৰ হয় আপুনি যিহেতু মিউজিকত ল'ম বুলি ক'লেনে কি ক'লে আপুনি ডাঞ্চ নে মিউজিক অঁ ডাঞ্চ ডাঞ্চত ল'লে আমাৰ মানে ইউনিফৰ্মৰ কথাটোও আহিব আপোনাৰ ইউনিফৰ্ম লাগিব তাত আপুনি আপুনি আপুনি এদিন আমাৰ ডাঞ্চ স্কুললৈ আহিব আৰু আহি আপুনি চাই যাবহি চাই মেলি আপুনি এডমিশ্যনটো লোৱাৰ কথাটো যিহেতু ভাবিছেই এবাৰ চাই ল'লে ভাল হয়

ইউনিফৰ্ম আমাৰ হোৱাইট চুৰিদাৰ চুৰিদাৰ থাকে আমাৰ ইউনিফৰ্ম হোৱাইট চুৰিদাৰ লাগে আমাৰ এডমিশ্যনটো বেছি নহয় থ্ৰী থাউজেণ্ড এডমিশ্যন হয় মা মাহে মাহে আপোনাৰ থ্ৰী হাণ্ড্ৰেডকৈ লওঁ থ্ৰী হাণ্ড্ৰেডকৈ দিলেই হ'ল আপুনি এডমিশ্যন যদি ভাবিছে অহা সপ্তাহত আপুনি আহি চাওক ছেটাৰ্ডে' আহক আপুনি ছেটাৰ্ডে' হয় হয় আপুনি আপুনি আহি পেলাই কথা বতৰা পাতকহি পাতি চাওক ফাৰ্ষ্ট ক্লাছটো আপুনি অঁ ফৰ্ম আছে আপুনি আপুনি আহক আপুনি ফৰ্মখন লৈ পেলাই তাতে লগে লগে ফিল আপ কৰি আপুনি তাতে এডমিশ্যনটোৱেই হৈ যাব আপুনি আহকেই এতিয়া আহক ফৰ্ম দিম তাতে ফিল আপ কৰি আপুনি জমা দি দিব এডমিছশ্যন হৈ যাব হ'ব হ'ব দিয়ক হয় ঠিক আছে